বৰ্তমান মই পূজাৰী ভাগ এটা চলাই আছোঁ সেই পূজাৰী ভাগটো ৰাইজে মোক আপোনাৰ পাতি দিছে যে আপুনি পূজাৰী ভাগটোও চলাব পাৰিব যিহেতুকে আপুনি শাস্ত্ৰজ্ঞ মানুহ আৰু শাস্ত্ৰ পঢ়ি ভাল পায় আৰু আপোনাৰ সমাজ ভাল পায় সেইবুলি কোৱাত মই সেই সেই ভাগটোও লৈছোঁ আৰু কীৰ্তন পঢ়োঁ ঘোষা পঢ়োঁ আৰু আপোনাৰ গীতা পঢ়োঁ এইবিলাক পঢ়োঁ মই সেয়া সেই জ্ঞানটো লৈ ভাল পাওঁ ধৰ্ম অনুষ্ঠানবিলাকত মই থাকি ভাল পাওঁ ভকতবিলাকে বিচাৰে যে আপুনি আহিলে ভাল লাগে সেইবুলি কোৱাৰ পৰা হেয়াতে যাওঁ হেয়াতে সেইবুলি কোৱাৰ পৰাই মোৰ ইশ্বৰৰ প্ৰতি শ্ৰদ্ধা ভক্তি আছে কাৰণে মই আপোনাৰ সেইখিনি কৰোঁ নৈবেদ্য জ্বলাই তেওঁক পূজা কৰোঁ আৰু এই আৰু যি এদিন থাকোঁ এইমতে আপোনাৰ ইশ্বৰৰ সেৱা ভকত সেৱা কৰি থাকিবলৈ মন যায় মন আছে হেঁপাহ আছে আৰু যি এদিন জীয়াই থাকোঁ ভগৱানে যেন মোৰ জীৱটো ভাল পথলৈ নিয়ে আৰু আপোনাৰ সস্থানলৈ নিয়ে শুদ্ধ চিত শুদ্ধ মন ভাগে এই মতে ৰৈ মই যেন ইশ্বৰৰ ওচৰত ভক্তি কৰিব প্ৰেম ভক্তি কৰি যেন মৰি যাওঁ অন্তৰ্ধান হৈ যাওঁ তেওঁলোকে লৈ যাওক যে সেইমতে থাকোঁ ভবামতে ভকতসকলো আপোনাৰ যে আপুনি যেনে কৈছে ভাল লাগিছে আমিও তেনেকৈ আপোনাকে অনুসৰণ কৰি আমিও ইশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ সেইবুলি কয় বুলি ক'লে আপোনালোকেও চেষ্টা কৰক পাৰিব আমিনো কি পাৰিছোঁ আমি পৰাই নাই কিন্তু আপোনালোকে চেষ্টা কৰক ইশ্বৰৰ এজন সকলোৰে এই হৃদয়তে ভগৱান আছে সেই একেজন ইশ্বৰে সকলোকে স্ৰজন কৰিছে আৰু পালনো কৰিছে আৰু সংহাৰী নিছে সেইমতে আমি শাস্ত্ৰ শাস্ত্ৰ শুনিবলৈ সকলোৱে ইচ্ছা কৰিব লাগে এজনে পঢ়িলে শজনে শুনিব লাগে শুনিলে ভাল লাগে যে পঢ়িও ভাল লাগে কথা পাতি ভাল লাগে আৰু সকলোৱে বিশ্বাসেৰে ধৰিছে যেন লাগে তেতিয়া আমাৰ জীৱনে যেন সফল হ'ব বিফলে নাযায় মনুষ্য জন্ম পায় আৰু মনুষ্য জন্ম কি মতে আপোনাৰ অতিবাহিত কৰি আমি ইশ্বৰৰ ওচৰত লগ পাব পাৰোঁ ইশ্বৰক সেৱা জনাই আমি মৃত্যু আঁকোৱালি লৈ আপোনাৰ যেতিয়া যামগৈ তেতিয়া ইশ্বৰ যেন আমাক স্বৰ্গগামী হৈ হৈ যাবলৈ দিয়ক জীৱনটো সেইবুলি আমি আপোনাৰ ভাবোঁ স্বৰ্গলৈ লৈ যাওক বায়ু জীৱ বায়ুতে লীন হওক এইবুলি ভাবোঁ সেইমতে ভকত ভকতসকলেও কয় আপোনাৰ যিটো আপোনাৰ শ্ৰদ্ধা ভক্তি ইশ্বৰৰ ওচৰত আছে সেইমতে আমিও যেন আমাৰ জীৱবোৰ যেন তেনেকৈ আপোনাৰ পথলৈকে লৈ যাওক সেইবুলি ভকতসকলেও মোক অনুপ্ৰেৰণা দিয়ে মোৰ বৰ বেছি নাজানো বাৰু